চিনেমা হললৈ প্ৰায়ে অতীতত আমি গৈছিলোঁ চিনেমা হল বুলি ক'লে যেতিয়া আমি সৰু আছিলোঁ তেতিয়া প্ৰথম চিনেমা আমাৰ চোৱাৰ অভিজ্ঞতা আছিলে আমাৰ গাঁৱখনৰ লগতে লাগি থকা বাগান অঞ্চলত চিনেমা প্ৰদৰ্শন কৰা হয় পূজাৰ সময়ত পূজাৰ সময়ত যি গাৰ্ডেন শ্ব' নামেৰে সেই সময়ত চলে গাৰ্ডেন শ্ব'ত চোৱাৰ অভিজ্ঞতা সম্পূৰ্ণ সুকীয়া আৰু তাৰ যি ফূৰ্তি যি আমাৰ সৰু ল'ৰা ছোৱালী হিচাপে আমাৰ উৎকণ্ঠা সেই উৎকণ্ঠাই বেলেগ গোটেই দিনটো গধূলিটোলৈ ইমান আগ্ৰহেৰে বাট চাওঁ সেই আগ্ৰহখিনি আজিলৈকে হয়তো জীৱনত পাহৰিব নোৱাৰোঁ হাজাৰ হাজাৰ মানুহৰ মাজত অকণমান ঠাই বিচাৰি যেতিয়া আমি হাতত লৈ যোৱা বস্তা এখন লৈ যাওঁ কেতিয়াবা পিৰা এখন লৈ যাওঁ কেতিয়াবা দেউতাহঁতে চকী লৈ যায় সেইখিনি যে কেনেকুৱা আছিলে তাৰপিছত যেতিয়া ৰাতিপুৱা হয় চিকিমিকি সময়ত সকলো মানুহ দম হৈ পেলাই একেলগতে চিনেমাখন কি আছিলে কি নাই পাতি পাতি আহোঁ অকণ অকণ টোপনিও ধৰে সেই সময়খিনি আজিকালি সময়ত সেই আবেগখিনি আজিকালিৰ ল'ৰা ছোৱালীয়ে বা আজিৰ প্ৰজন্মই সেইটো বুজিবই নোৱাৰিব সেই সময়ত মই প্ৰথম এখন অমিতাভ বচ্চনৰ চিনেমা চাইছিলোঁ কিমান দিনলৈ যে তেওঁলোকে সেই কৰা কাজিয়াসমূহ চিনেমাখনত চলা কাজিয়াসমূহ বা চিনেমা চলি থকা সময়ত জেগাক লৈ কৰা আমাৰ মাজতে কাজিয়াসমূহ সেইবোৰ মানে পাহৰিব নোৱাৰোঁ তাৰপিছত লাহেকৈ আহিলে যেতিয়া পঢ়িবলৈ বুলি আহিলোঁ অকণমান ডাঙৰ হ'লোঁ তেতিয়া আমাৰ স্থানীয় যিখন চহৰ তাতে এটা দেউকী হল বুলি এটা খুব জনপ্ৰিয় চিনেমা হল আছিলে সেই চিনেমা হলটোত যেতিয়া টিকেটৰ কাৰণে অভাৱ হয় নহয় টিকেট কাটিব টিকেট কাটিবলৈ যাওঁ তাৰ মানুহৰ দমৰ মজাত সোমাই গ'লে টিকেটটো কাটিবলৈ যাওঁতে যি থেলা হেচা সেইয়া মানে তাৰপিছত যেতিয়া গৈ টিকেট পাওঁগৈ তেতিয়া মানে তাৰ হেপাহটোয়ে বেলেগ তেতিয়া সেই সময়ত মোৰ চিনেমা চোৱা মনত পৰে মাঘত মামণিৰ বিয়া প্ৰেম জনমে জনমে তাৰপিছত আহিলে হিন্দী চিনেমা চাইছিলোঁ ৰাজা হিন্দুস্তানী তাৰপিছত ইংৰাজী চিনেমা মোৰ টাইটেনিকখনেই চোৱাৰ অভিজ্ঞতা আছে এনেদৰে লাহে লাহে আমাৰ সমাজ জীৱনলৈ পৰিবৰ্তন আহিলে তাৰপিছত প্ৰথম এতিয়া আহিলে চিনেমা চাম বুলি যেতিয়া বৰ্তমান সময়ত ভাবোঁ তেতিয়া এতিয়া অনলাইন যোগে টিকেট কাটিবলগীয়া হয় এই অনলাইনযোগে টিকেট কটা প্ৰথাটো সেই আমি গৈ যোন হাই হূলস্থূলৰ মাজত টিকেট কটাৰ মানে সেই মাদকতাটো নাইকিয়া হৈ আহিলে এতিয়াও চিনেমা চোৱা হয় চিনেমা চাই ভাল পাওঁ চিনেমা জীৱনক বহুত ধৰণৰ অভিজ্ঞতা দিয়ে বা জ্ঞানো দিয়ে যেন বৰ্তমান সময়ত দিয়া চিনেমাবিলাকৰ মাজেদি বহুতো জীৱনত জ্ঞান পোৱা যায় তথাপিটো আগৰ চিনেমাবিলাকে যিখিনি আমাক প্ৰভাৱিত কৰিছিলে তেনেদৰে প্ৰভাৱিত কৰিব নোৱাৰে আৰু তাৰ লগতে কি হয় আজিকালি সকলোৰে লগতে চিনেমা এখন পৰিয়ালটোৰ লগত ল'ৰা ছোৱালী লগত বহি চিনেমা এখন চাওঁ বুলি ভাবিলে চাবলৈ অকণমান চিন্তাও কৰিবলগা হয় কাৰণ অভিনেতা অভিনেত্ৰীসকলে পিন্ধা পোচাক পৰিষদখিনি চাই সকলোৰে বাবে গ্ৰহণযোগ্য নহয় সেইকাৰণে চিনেমা চাই যিমান ভালো লাগে বৰ্তমান সময়ত কিছুমান কথা চিন্তা কৰি চিনেমা হলটোলৈ আমি যাব পাৰোঁ এনেদৰেই জীৱনটোত চিনেমাই আমাক সমৃদ্ধ কৰিছে আৰু জ্ঞানো দিছে